যিহেতু আমাৰ ঘৰ বহুত ভিতৰুৱা জেগাত অৱস্থিত সেইকাৰণে আমাৰ অঞ্চলটোৱে পৰি পৰ্যটন উদ্যোগক একো তেনেকুৱা ভূমিকা বা আকৰ্ষণ পৰ্যটকক আকৰ্ষণ আকৰ্ষণ কৰিবপৰা নাই কিন্তু এই যোনবোৰ পিছপৰা অঞ্চল বা যোনবোৰ কম জনপ্ৰিয় ঠাই সেই ঠাইসমূহক উন্নত কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ বা চৰকাৰে কিছুমান কৰিবলগীয়া কাম থাকে সেই কামবোৰৰ ভিতৰত হ'ল যদি ৰাস্তা ঘাটসমূহ বেয়া হয় সেই বেয়া ৰাস্তা যতায়তৰ যোনটো এটা অসুবিধাৰ সন্মুখীন সৃষ্টি হয় সেইটোও সিহঁতে ভাল কৰিবৰ কাৰণে সিহঁতে পদক্ষেপ ল'ব পাৰে তাৰপিছত ক'ব পাৰোঁ যে গছ বন ৰুই পেলাই সেই পৰিৱেশটোৰ আতকধুনীয়া কৰি উঠাব পাৰে সেয়ে মই এইটোৰ বিষয়ে সিমানখিনিয়ে ক'ব পাৰিম